ঐ নিধা কাইলে বৰসবাহ নহয় জানো অকমান সোনকালে আহিবা নামঘৰ মুচিব লাগিব একো ওপৰত মকৰা জাল চকৰা জাল আছে আঁতৰাব লাগিব ত সিহঁতকিজনী সিহঁতকিজনী পিঠা পুৰিবলে দিয়া আছে নহয় ভকতক চাহ দিবলে এনেকে তুমি মই এনেকে আৰু কোনোবা কোনোবা আহি সোনকালে নামঘৰখন মুচি দিলে হ'ব বাচন বৰ্তন ধুই অঁ প্ৰসাদ ধুব লাগিব পানী বাচন বৰ্তনখিনি ধুই থলেহে ভাল হ'ব কেটলি চেটলি যিমান পাৰা সোনকালে ওলাবা বাচন বাতি ধুই মেলি ঠাই ঘৰ মুচি অঁ ভকত আহি পাবহিয়ে নহয় দূৰণিৰ ভকত আহিব ভৰি ধোৱাব লাগিব

চাহ পিঠা

তাৰপা প্ৰসংগ অঁ আকৌ সোনকালে বৰসবাহ ভাঙিলে গধূলিলে ভাওনা যোগাযোগ কৰিব লাগিব অঁ এতিয়া আইসকলে নাম কিমান সময়ত কোনটো গোৱা হয় নাম দিবা তুমি গুৰুজনা নাম এষাৰকে আৰম্ভ কৰিবা অঁ আমিতো দিমেই বাৰু মই সময় কিমান পাওঁ বাপ বৈষ্ণৱৰ লগতহে কথা অঁ থাকিব আকৌ দুপৰীয়া মধ্যাহ্ন ভোজন কিবা এটি খোৱাব লাগিব নহয় খিচিৰিকে যোগাৰ কৰা হৈছে সেইটো সেই কাষৰ স্কুল ঘৰটোতে চালো চালোঁ এ তালে যাব লাগিব অঁ সোনকালে ওলাই আহিলে আমাৰ চব কাম হ'ব আৰু অঁ ভাওনা দায়িত্বও আছে অঁ অঁ মুঠতে সোনকালে আহি কৰি মেলি ভকতে যাতে বেয়া পায় নাযায় অঁ নাম এষাৰ দিবলে নামে পদে ভালকে শিকি আহিবা নামে পদে মিলিব লাগিব আৰু গুৰুজনা নাম গালে সেই কীৰ্তনৰ পদেই দিব লাগিব বাহিৰৰ ৰাইজ আহিব নহয় আকৌ বুলিব এনেকেই নাম গায় বুলি ভাবিব অঁ দূৰৰ পৰা আহিব দছখন প্ৰাথমিকৰ মানুহ মাতিছে নহয় সেইকাৰণে মানুহ দৰকাৰ হৈছে সোনকালে আহিবা তুমি আনকালে দেৰি কৰি থাকা নহয় অঁ অঁ সাজ পাৰ ধুনীয়াকে চেলেং কাপোৰ গামোচা লৈ আহিবা দেই

মাহঁত আহিবই নহয় চাগে তোমালোকৰ অঁ অঁ এয়া মুঠতে বছৰেকৰ কাৰণে কামভাগ ক'তো খুটি নাতি নোহোৱাকে যাতে আমি সকলোৱে লাগি অঁ কৰিব পাৰোঁ সেইটোৱে ভালেই অঁ মানুহে ধেৰ কৰিলেও আমাৰ চকু কাণ দিব লাগিব অঁ

ল'ব লাগিব হেৰি মাজতে আকৌ ৰদ চোকা হ'লে মানে হেৰি দিব লাগিব নেমু আনিবলে কৈছোঁ বাৰু চৰ্বত দিব লাগিব অঁ অঁ অ' লাগিব অঁ ৰান্ধনীয়ে চাৰি পাঁচজন গোটাইছে আমাৰ দিয়া থোৱা বাচন ধোৱা মাতি অনা সেইবোৰে আমাৰ কাম অঁ আগবেলাতে প্ৰসাদ ধুই যোগাৰ কৰি দুপৰীয়া প্ৰসঙৰ পিছতে শাস্ত্ৰৰ পিছত নাম হ'ব নামৰ নামৰ কোন কেনেকে বহে এতিয়া ওচৰত ভালকে লোকে নহঁহাকে কৰিব লাগিব ভুল নোহোৱাকে অঁ চাইচিতি আহিবা চব সোনকালে আহিবা অঁ অঁ আহিব তেওঁলোকো আহিব কেলে নাহিব বাৰু অঁ কালি পকা মিঠৈ বনাই হলেই নে নাই একো খবৰ লোৱা নাই দেখোন অঁ খ'বৰ মানে ল'ম এতিয়া বনাবলে দায়িত্ব দিয়া আছে ন চাৰিজনীয়ে পকা মিঠৈ বনাব আমাৰ বাকীবোৰত দিছে আকৌ অঁ হেৰি স্কুল ঘৰ গৈ ৰান্ধনী ঘৰ এটা আছে নহয় সেইটোতে বনাব

সোনকালে আহিবা কৰি মেলি উদ্ধাৰ হ'ব লাগে বছৰেকৰ কাৰণে মইতো যামেই বাৰু সোনকালে বা আলহী দুলহীৰো কথা আছে অঁ এই প্ৰত্যেকৰ ঘৰৰ পৰা ঢাৰি দছখন দছখন আনিবলে কৈছে নহয় ঢাৰি দছখন দছখন আনিবলে কৈছে নামঘৰৰ ছেক্ৰেটেৰীয়ে তাৰমানে আকৌ দীঘল ঢাৰি অঁ দীঘল ঢাৰি লাগিব গধূলি ভাওনাত পাৰি দিবলে

এ অঁ অঁ বাৰু দুখনমান লৈ আহিবা শাক কাটিবলে তামোল কাটিবলে পাণটো কিনিছে তামোলটো ঘৰে ঘৰে তুলিছে অঁ ৰ'বা কিবা পাহৰিছোঁ বা তুমি আকৌ সেই ঘৰত থাকিলে পাহৰি থাকা